অসমীয়া ভাষাৰ মূল যদি আমি চাওঁ তেনেহ'লে দেখিম যে অসমীয়া ভাষাটোৰ মূল হৈছে সংস্কৃত ভাষা ইণ্ডো ইউৰোপীয় ভাষাৰ পৰা পালি প্ৰাকৃত অপভ্ৰংগৰ মাজেদি আহি অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে অসমীয়া ভাষাটো মূলত আৰ্যমূলীয় যদিও অসমত অতীজৰে পৰা পৰা বসবাস কৰি থকা আৰ্যভিন্ন ভাষা ভাষী লোকসকলৰ প্ৰভাৱত অসমীয়া ভাষাটোত কিছু পৰিৱৰ্তন আহিছে কাৰণ ভাষা এটা সদায়েই একে হৈ নাথাকে কেতিয়াবা তাৰ পৰিৱৰ্তনো হয় যদিও মূলতঃ অসমীয়া ভাষা বঙলা ভাষা আৰু উড়িয়া ভাষা একেটা মূলৰ পৰা যদিও ওলাইছিলে কিন্তু অসমীয়া ভাষাটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ তাত কিছু বৈশিষ্ট্য আছে যিবোৰ বঙলা বা উড়িয়া ভাষাত আমি দেখিবলৈ নাপাওঁ এতিয়া অসমীয়া ভাষাৰ ধ্বনিৰ ক্ষেত্ৰতে চাওঁ যদি অসমীয়া ভাষাত আখৰ ব্যঞ্জন আখৰ যিমান আছে কিন্তু ধ্বনি বুলি ক'লে আমাৰ সিমান নোলায় কাৰণ অসমীয়া ভাষাৰ উচ্চাৰণৰ যিটো নিয়ম সেই উচ্চাৰণৰ নিয়মটো আৰ্যভিন্ন ভাষাৰ প্ৰভাৱত আহি অলপ হ'লেও পৰিৱৰ্তন এটা আহিছে বিশেষকৈ অসমীয়া ভাষাত দন্ত্য আৰু মূৰ্ধন্য ধ্বনিৰ উচ্চাৰণত য'ত একো পাৰ্থক্য নাই যদি আমি মূললৈ চাওঁ আন ভাষাত ভাৰতৰ আন ভাষাত সেই পাৰ্থক্যটো দেখিবলৈ পোৱা যায় যিটো অসমীয়া ভাষাত নাই ইয়াত সেইকাৰণে ধ্বনি হিচাপে কেৱল এটা দ কে ধৰা হয় চ ৰ ক্ষেত্ৰতো দেখা যায় দুটা যদিও আছে প্ৰথম চ দ্বিতীয় ছ বুলি আমাৰ কোৱা হয় কাৰণ ইয়াত চ ৰ উচ্চাৰণ এটাই আছে গতিকে ইয়াৰ উপৰিও ন ৰ উচ্চাৰণো এটাই আছে মূৰ্ধন্য ণ ৰ উচ্চাৰণ অসমীয়া ভাষাত নাই এই যে নথকাৰ কাৰণে আমাৰ আখৰ আছে আমি উচ্চাৰণ কৰা নহয় ইয়াৰ কাৰণটো ভাষাবিদসকলে ক'বলৈ বিচাৰে যে অসমত অতীজৰে পৰা যিসকল যিসকল তিব্বত চীনীয় ভাষা গোষ্ঠীৰ লোকে বসবাস কৰি আহিছে তেওঁলোকৰ লগত একেলগে বসবাস কৰাৰ ফলত তেওঁলোকৰ প্ৰভাৱ কিছু অসমীয়া ভাষাত পৰিলে আৰু সেই কাৰণেই অসমীয়া ভাষালৈ এনে ধৰণৰ পৰিৱৰ্তন আহিলে বুলি কৈছে ইয়াৰ বাহিৰেও শব্দৰ ক্ষেত্ৰতো আমি দেখোঁ বহুত শব্দ অসমীয়া ভাষাত প্ৰয়োগ হৈছে সেইকাৰণে অসমীয়া ভাষাত হ্রস্ব উ দীৰ্ঘ ঊ উচ্চাৰণৰ পাৰ্থক্য নাই তালব্য শ মূৰ্ধন্য ষ ৰ উচ্চাৰণৰ পাৰ্থক্য নাই এই পাৰ্থক্য নথকাৰ কাৰণে কেতিয়াবা আমাৰ বানানৰ বিভ্ৰাতো হোৱা দেখা যায় তথাপিতো কিন্তু ভাষাবিদসকলে এই কথা স্বীকাৰ কৰিছে আৰু এইটো আমি সকলোৱে মানি লোৱা আমাৰ হৈছে গতিকে অসমীয়া ভাষী এজনে শুদ্ধভাৱে হিন্দী ভাষাটো উচ্চাৰণ কৰিবলৈ যাওঁতে কিছু তেখেতৰ অসুবিধা হয় কাৰণ এটা ভাষাৰ সম্পূৰ্ণকৈ শিকিবলৈ হ'লে তাৰ ধ্বনিৰ বিষয়ে আমি প্ৰথম জানিব লাগিব তাৰ পিছতহে আমি তাৰ আখৰলৈ যাব পাৰোঁ সংস্কৃতিৰ ক্ষেত্ৰতো দেখিছোঁ আমি অসমীয়াৰ সংস্কৃতিত সমন্বয়ৰ সংস্কৃতি বুলি কোৱা হয় অতীজৰ পৰাই ইয়াত বসবাস কৰা বড়ো মিচিং ৰাভা দেউৰী টাই আহোম খামটি অনেক জাতি জনজাতিৰ লোকে অসমত বসবাস কৰিছে আৰু অসমীয়া ভাষাটো বা অসমীয়া সংস্কৃতি কেৱল এটা বিষয়তে আৱদ্ধ হৈ থকা নাই সেয়েহে অসমীয়া মানুহৰ কিছুমান নীতি নিয়ম অসমত বাস কৰা আন মানুহৰ লগতো মিলে বা অসমত বাস কৰা কিছু মানুহৰ ৰীতি নীতি এনেকুৱা হয় যে তাত আন সংস্কৃতিৰ প্ৰভাৱো তাত পৰিছে গতিকে এনে ধৰণেৰে আচলতে অসমীয়া ভাষাটোৰ ইতিহাস যদি আমি চাওঁ তেনেহ'লে তেনে ধৰণৰ প্ৰভাৱ পৰে কাৰণ একেলগে থকাৰ কাৰণে সেইটো হ'বলৈ পাই বহু বছৰ বছৰ ধৰি যেতিয়া ওচৰা ওচৰিকৈ বসবাস কৰা হয় তেতিয়া এটা ভাষাৰ এটা সংস্কৃতিৰ প্ৰভাৱ আন এটাৰ ওপৰত পৰাতো স্বাভাৱিক